অ' সুজাতা শুনাচোন এই এটা যে ইউটিউবত যে ল'ৰা একদম ভাইৰেল হৈ আছে তুমি জানানে এইটো ডিম্পু বৰুৱা নামৰ যে হয় ই ফাৰ্ষ্টতে ইমান মানে চাইকেল লৈ পিনে ভিডিঅ'বিলাক বনাই আছিল লাহে লাহে এটা কাৰ লৈছে তাৰপিছত থাৰ লৈ পিনে এতিয়া ইউটিউবৰ ইনকামেদি ডুবাই গৈ নিউজত আহি তাৰ বহুত ভাল হৈছে কিন্তু বহুত তলৰ পৰা নাম উঠি অহা ল'ৰা এইজন হয় তাৰ বহুত ভাল

হয় ইয়াৰ বোলে এতিয়া শুনিছোঁ দুই দুই তিনি লাখতকৈ বেছি আছে বোলে তাৰ মান্থলি ইনকামেই

হয় তাৰ এতিয়া অসমৰ প্ৰসিদ্ধ প্ৰসিদ্ধ মানুহৰ লগতো ই ভিডিঅ' চিডিঅ' বনাই থাকে ই নিউজতো আহে নিউজ লাইভত আৰু বহুবিলাক নিউজতো আহে তাৰপিছত বহু প্ৰগ্ৰামবিলাকতো তাক মাতি পিনি সন্মান কৰে আৰু হয় আজিৰ দিনত মানে তাৰ বহুত এটা অসমত জনপ্ৰিয়তা আছে বুলি মই অনুভৱ কৰিছোঁ অ' ঠিক আছে